হয় হয় চাৰে দহটা বা চাৰে চাৰিটালৈকে থাকে আৰু হয় নেকি মাটিডোখৰ ক'ত নিজৰ কাষত হয় নেকি অঁ তেতিয়া এটা কাম কৰিব লাগিব এই গাঁওবুঢ়াৰপৰা আৰু লিখা আনিব লাগিব গাঁওবুঢ়াই চাৰ্টিফিকেট এখন দিব অঁ গাঁওবুঢ়াৰ লিখা এখন লাগিব তাপা হেৰি ফটো একপি লাগিব আধাৰ কাৰ্ড পান কাৰ্ড খাজানা ৰচিদ এনেকৈ কৰি আকৌ গাঁওবুঢ়াক লগ কৰিব লাগিব লগ কৰি আনিলেহে হ'ব গাঁওবুঢ়াই আকৌ লিখা দিব লাগিব নহয়

গাঁওবুঢ়াৰপৰা এখন হৰি লাগিবই কাগজ অঁ অনলাইন কৰা লাষ্ট ডেট কেতিয়ালৈকে হেৰি সিদ্ধান্ত হোৱা নাই বাৰু নহয় সিদ্ধান্ত কৰাৰ আগতে বাৰু জনাম বাৰু অঁ অঁ অঁ অঁ অঁ অঁ সেইবোৰ খেলিমেলি ঢেৰ খেলিমেলি হৈ থাকে আকৌ অঁ নেট চেটৰ কথা আছে নহয়

এতিয়া ম্যাদি হোৱা নাই তাৰমানে অঁ ম্যাদি কৰিবলৈ সেইটোৱে কথা মই যিটো কৈছোঁ এই গাঁওবুঢ়াৰপৰা লিখা এখন লাগিব এনেকৈ তেনেকৈ মোৰ বিলৰ কিনাৰত মাটি অকণমান আছে ম্যাদি হোৱা নাই ম্যাদি কৰিবলৈ হেৰি কৰিছোঁ মৌজাদাৰ ওচৰত বুলি মই মৌজাদাৰে এনেকৈ কৈছে আমুক আমুক কাগজ লাগিব

অঁ অঁ কাইলৈ পৰহিলেই অঁ